অঁ জ্যোতিকা বাইদেউ অঁ এই আমি যে কি বুলি কয় তাঁতশালৰ কাৰণে যে আমি হেৰি কৰিছিলোঁ যে লোনটোৰ কাৰণে কি কিমান আগবাঢ়িছে বাৰু অঁ

বাকী আৰু এটা কথা ভাবিছোঁ মই আপোনাৰ যদি আমি সূতাখিনি যদি সূতাখিনি যদি আমি সৰহকৈ আনিব পৰা যায় ঠাক হিচাপে তেতিয়া হয়তো ছাগৈ অলপ সস্তাতে পোৱা যাব ছাগৈ নাই নাই মানে চাওক আপোনাৰ লগৰ এজন আছে মানে চিনাকি তেখেতলৈ ফোন কৰি পেলাই মই কথাটো জনাম বাৰু কিমানখিনি আগবাঢ়িব লাগে

অঁ ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে